ৰং বহাগ বিহুটোৰ কথাই কওঁ মই বহাগ বিহুটো হৈছে এটা ডাঙৰ বিহু আমাৰ অসমীয়া মানুহৰ কাৰণে সেইকাৰণে আমি সকলোৱে ঘৰ দুৱাৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰোঁ দুদিনমানৰ আগতে আমি সকলোৱে জা জলপান কৰোঁ জলপান আমাৰ ঢেঁকী আছে ঢেঁকীত জলপান খুন্দো ধুনীয়াকৈ জল্পান খুন্দো চিৰা খুন্দো সান্দহ খুন্দো খুন্দি লৈ তিলপিঠা খ বনাওঁ তাৰপিছত ঘৰ চৰ মচো ৰং কৰোঁ ধুনীয়াকৈ ঘৰ দুৱাৰ তাৰপিছত আকৌ কাপোৰ কানি নতুন সকলোৰ কাৰণে কাপোৰ কানি কিনিবলগীয়া হয় কাপোৰ কানি আনো আনি লৈ পিছদিনাখন যেতিয়া বিহু হয় বিহুৰ কাৰণে আমি চবেই সকলোৱে ৰাতিপুৱাই চবেই মিলি গা পা ধুই গৰু মাহ হালধি সানি গৰু গা ধোৱাওঁ গৰু গা ধুৱাই মেলি গৰু বিহু দিনাখন আকৌ গৰু গোহালীলৈ আনি গ গৰুক ল তৰা পঘাৰে গৰুক আদৰোঁ আদৰি পিঠা খুৱাওঁ গৰুক সন্ধিয়া চা ধূপ চাকি দিওঁ নামঘৰত দি পিছদিনাখন আকৌ ডাঙৰবিলাক আহি আমাৰ ঘৰলৈ আমাৰ ঘৰলৈ মা আছে মাক সেৱা কৰে সেৱা কৰি নতুন কাপোৰ দিয়ে সেৱা কৰে আমিও ইঘৰৰ পৰা সিঘৰলৈ যাওঁ বিহু খাবলৈ